হেল্ল' ৰশ্মি খুৰিদেউ হয়নে অঁ মই কালি আপোনালোকৰ ঘৰত ন খোৱা খাইছিলোঁ যে তাত চব্জিখিনি খাই বৰ ভাল লাগিলে ভাজিখন তাত কি মছলা দিছিলে নো শিকাই দিবনে তাত ঘৰুৱা কিবা মছলা দিছিলে নেকি শাকখিনি ইমান ধুনীয়া ৰঙা হৈ উঠিছিলে মই ৰেড ছিলিহে দিওঁ আপুনি বেলেগ কিবা মছলা দিয়ে নেকি এই মোক শিকাই দিবচোন আৰু যে চাহ খাইছিলোঁ চাহ খাওঁতে পিঠা যিটো দিছিলে সেইটো বৰ ধুনীয়া লাগিলে মই শিকাই দিব নেকি আমাৰ ঘৰত বনাইছিলোঁ মিক্সিত খুন্দি পিনি পিঠাখিনি বৰ ভাল নহয় হপাই পিঠাটো ভাগি ভাগি গ'ল আপোনালোকৰ ঘৰলৈ গৈ পিনি এদিনাখন পিঠাখিনি খুন্দি পিনি পিঠা পুৰি খাই চাম শিকি আহিম শিকাই দিব দেই